হাঁহ কুকুৰা পুহোঁ তাৰ ভিতৰত মানে কাপোৰ বোৱাৰ ভিতৰতো হাঁহ কুকুৰাও পোহোঁ আৰু হাঁহ মোৰ আছে আঠজনী কুকুৰা কুকুৰা বাৰজনী কুকুৰাই যে কণী পাৰিলে মানে আধা কুকুৰাই যদি কণী হেৰি ওঠৰটামান পাৰে এতিয়া বাৰটামান উমনি দিওঁ এজনী ভাগৰ বাকীখিনি বিক্ৰী কৰোঁ আৰু ককুৰা মানে মাহ তিনি মাহৰ মূৰত বেজী দিওঁ তাৰপাছত হাঁহ আছে মোৰ আঠজনী হাঁহ তুঁহগুৰি মিলাই কিনে ভাতৰ লগত তুঁহগুৰি মিলাই হাঁহক দানা দিওঁ আৰু হাঁহে যেতিয়া কণী পাৰে কণী মই উমনি দিওঁ আৰু যিখিনি কণী থাকি যায় সেইখিনি কণী বিক্ৰী কৰোঁ বিক্ৰী কৰি মানে এতিয়া হাঁহ কুকুৰা গঁৰালটো তলিখন পকা কৰিব লৈছোঁ

কুকুৰা আঠ বাৰজনী কুকুৰাৰ ভিতৰত যিখিনি মানে পোৱালি উলিয়াইছিলে সেইখিনি পোৱালি বিক্ৰী কৰি চিমেন্ট এবেগ আনিলোঁ চিমেন্ট এবেগ আনি বালি আগত ঘৰত আছিলেই আৰু গীডিও আছিলে অলপমান সেইখিনি লগ লাগি মানে চিমেন্টখিনি হাঁহ কুকুৰা গঁৰালটো তলখন পকা কৰিছোঁ লেতেৰা নহ'বলৈ সাৰিলেই চাফা হ'বলৈ

কুকুৰা হাঁহ কুকুৰাবোৰ মানে তিনিমাহৰ মূৰত যদি বেজী নিদিয়ে অকণমান অসুবিধা হয় কিছুমান কুকুৰা মৰিও যায় আৰু মৰি এজনী মৰিলে গোটেই হাঁহ কুকুৰাবোৰ মানে নষ্ট হয় সেইকাৰণে আমি তিনি মাহৰ মূৰে মূৰে বেজী ব্যৱহাৰ কৰিবলগীয়া হয় আৰু কুকুৰা মতা কুকুৰা হেৰি এটা মতা কুকুৰা এতিয়াতো শুকান চিজন এটা মতা কুকুৰা বিক্ৰী কৰিলে ভালেমান কেইটকা পোৱা যায় এটা মতা কুকুৰা ভাল দামত হ'লে কেজি ওজনত বিকি নহয় সেইটো মতা কুকুৰাটো ধৰি লওক কুকুৰা মানে চাই কেনে মানুহে দাম দিব বিচাৰে কেতিয়াবা আঠশ নহ'লে হেজাৰো এটা মতা কুকুৰাৰ দাম কিন্তু মাইকী কুকুৰাবিলাক কেজি ওজনত বিক্ৰী হয় কেজি ওজনত বিক্ৰী হয় আৰু এক কেজি কু দেশী মুৰ্গীৰ দাম চাৰিশ টকা হয় চাৰিশ টকা কেজিৰ ওজনত কুকুৰাবোৰ বিক্ৰী কৰোঁ আৰু হেৰি ঘৰত কেতিয়াবা আলহী আহিলে তাৰে ধৰি লওক পইচা যদি হাতত নাথাকে দিগদাৰ হয় তাৰপৰাই এটা বোলে আলহী সোধো বুলি ক'লেও পাৰোঁ

কুকুুৰাৰ গধূলি হ'লে ভিতৰত সোমাই বান্ধোঁ আৰু ৰাতিপুৱা মেলি দিওঁ কুকুৰাই অন্য একো নাখায় নিজেও চৰি খাব পাৰে তাৰ উপৰিও আমি ৰাতিপুৱা মেলাৰ লগে লগে চাউল কেইটামান ছিটিয়াই দিবলগীয়া হয় আৰু কুকুৰাৰ একো কষ্ট নাই পুহা কুকুৰাই মানে চাউল এমুঠি দিলেও খায় তাৰপিছত যিখিনি খায় সেইখিনি ভিতৰত খাই যদি পেট নভৰে সিহঁতৰ নিজেও চৰিবলৈ যায় নিজেও খুঁচৰি খায় কিন্তু হাঁহক তিনি টাইম দানা দিবলগীয়া হয় ৰাতিপুৱা এবাৰ দুপৰীয়া এবাৰ আৰু গধূলি এবাৰ এনেকেই দানা দিবলগীয়া হয় হাঁহ পুহিলে লাভ আছে মানুহৰ প্ৰতিজনী গৃহিণীয়ে হাঁহ কুকুৰা পুহিব লাগে হাঁহ কুকুৰা থাকিলে মানে পইচা পাতিৰ অসুবিধা হ'লে একোহৰ টেনশ্য়ন নাই হাঁহ এজনী বিক্ৰী কৰিলে এটা হাঁহত সাত মতা হাঁহ এটাত সাতশ টকা পাওঁ আৰু মাইকী মাইকী হাঁহ এজনী বিক্ৰী কৰিলে আমি চাৰে ছশ টকা পাওঁ সে তেনেকৈ আমাৰ টকা পইচা অভাৱটো আমাৰ নাটনি হয় বা অভাৱটো আমাৰ মানে হেৰি হৈ পৰে অভাৱ যিটো থাকে সেইটো হাঁহ কু হাঁহ হাঁহজনী বিক্ৰী কৰিলে মানে সেই পইচাৰে আমাৰ অভাৱ দূৰ হৈ যায় হাঁহে কণী যিটো পাৰে ধৰি লওক ল' প্ৰেচাৰ থকা মানুহক হাঁহ কণী এটা খোৱাই দিলে মানে লগে লগে মানুহগৰাকী সুস্থ হৈ আহে